অঁ হেল্ল' অঁ মই গোলাঘাট আধাৰ সত্ৰৰপৰা কৈছোঁ আপুনি আপুনি হেৰি নয়নমণি শইকিয়া হেৰি মিস্ত্ৰী হয়নে বাৰু অঁ অঁ অঁ এইয়া আমাৰ ঘৰত মানে কাম এটা আছিলে এই নতুনকৈ মানে ঘৰ এটা বনোৱা এই নতুনকৈ ঘৰ এটা বনোৱা হৈছে মানে মাটি এডোখৰ লৈ তাতে মানে বাউণ্ডৰী ৱাল দিবলগীয়া আছে আপুনি ফ্ৰী আছেনে বাৰু অঁ মানে হি অহা মাহৰ চেপ্তেম্বৰত মোৰ চেপ্তেম্বৰ মাহতে মানে কামটো কৰিব লাগে আপুনি কেতিয়া বা পাৰে পাৰিলে আপুনি এপাক আহি যাবচোন বাৰু অঁ আহি গ'লে মানে আহি গ'লে আপুনি কিমানখিনি মানে ধৰক ৱাল মাৰিব লাগিব সেয়াও চাই দিব পাৰিব আৰু কিমান ধৰক বস্তু পাতি কিমান লাগিব সেয়া আপুনি হিচাপ এটা দি দি থৈ গ'লে মই বস্তুখিনি আনি যোগাৰ কৰি থ'ব পাৰিম অঁ অঁ অঁ আপুনি তেতিয়া আহিব আহি তেতিয়া চাই কৰি তেতিয়া কামটো কৰি দিব আৰু যিমান পাৰে সোনকালে অঁ হ'ব অঁ